হেল্ল' এই আছোঁ আপুনি ভাত পানী খালে নাই অঁ ময়ো এইয়া ভাত পানী খাই অকমান ঘৰতে আৰু

বহাগী মেলা পাতিব লাগেতো আকৌ কৰিব লাগিছিলে অঁ সংঘোতে পাতিম সংঘৰ ওচৰত ফিল্ডখনতে তাতে ভাল হ'ব

আপুনি এটা কাম কৰক এই আমি এটা আমাৰ হোৱাটছআপত এটা গ্ৰুপ আছেই নহয় আমাৰ গাঁৱত তাতে আপুনি আজি এই এতিয়াই মানে ফোনটো হেৰি কৰাৰ পিছতে আপুনি এখন হেৰি দিয়ক কি এটা মেছেজ দিয়ক যে আজি গধূলি সাতটামান বজাত সংঘৰ ওচৰতে গোটেই ল'ৰাবিলাক গোট খাই মানে এই বহাগী মেলা সম্পৰ্কীয় এখন মিটিং মানে কেনেকৈ পতা হয় কি হয় এখন এনেকৈ আলোচনা কৰিবলৈ ল'ৰাখিনিক গোট খাবলৈ মেছেজ এটা দিয়কচোন গ্ৰুপতে আপুনি আপুনি দিলে ভাল হ'ব সেইটো আমাৰ বাজেটটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া আমি বাজেটটো চাব লাগিব ন এতিয়া আপুনিয়ে ময়ে ধৰি লওক ক'লোঁ দুদিনীয়াকৈ পাতিব লাগে বা এদিনীয়াকৈ পাতিব লাগে এতিয়া বাজেটটো কেনেকৈ আমাৰ কালেকশ্যনৰ কথা আছে নহয় জানো সেইটো আহাত

অঁ সেইটোৱেই গোটেই বস্তুটো ডিপেণ্ড কৰিব আপোনাৰ আমাৰ বাজেটটোৰ ওপৰত আমি কিমান টকা আমাৰ হাতত আমি পাওঁ পইচা কিমান পাওঁ কিমান তুলিব পাৰোঁ সেইটোৰ ওপৰত বেছ কৰিহে আমি বস্তুটো ঠিক কৰিব পাৰিম গতিকে সেই গোটেই ল'ৰাখিনি গোট খাই আজি গাঁৱৰ আলোচনাটো কৰোঁ কেনেকৈ কি হয় চবৰে মতামত লওঁ আৰু সকলোৱে মানে সৰ্বসন্মতি ক্ৰমে আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰী নিৰ্বাচন কৰি ল'ব লাগিব কোন মানে ভালকৈ অভিজ্ঞ বা ভালকৈ কাম কৰিব পাৰিব আমিতো লগত আছোঁৱেই ধৰি লওক আৰু বাকী

জেগাটো চাফচিকুণ কৰিব লাগিব অঁ তাতে অলপ মাটিও পেলাই ল'ব লাগিব নহ'লে মানে এই ট্ৰেক্টৰ চেক্টৰ গৈ ৰাস্তাটো বেয়া কৰিলে মানে ফিল্ডখন অকমান বেয়া কৰিলে ট্ৰেক্টৰ এইখন লিক বনালে গতিকে মাটি চাটি পেলাই ঠিকঠাক কৰিব লাগিব এই মই কথা এটা ভাবিছোঁ কথা এটা ভাবিছোঁ মানে কি এইটো মই নিজৰ ব্যক্তিগতভাৱে ভাবি আছোঁ দেই আপোনালোকে কি ভাবে সেইটো মোক জনাব কথাটো হৈ গ'ল কি এইবাৰ বহাগৰ বিহুত আমাৰ গোটেই ল'ৰাখনে মিলি আৰু আমাৰ গাঁৱৰ বয়োজেষ্ঠসকলো লগত থাকিব আমি এই হেৰি কৰিম বুলি ভাবিছোঁ মানে যিটো আমাৰ হুঁচৰি গাঁৱত হুঁচৰি গাম বুলিয়ে ভাবিছোঁ কেনেকুৱা হয় ন ডিপজিট হ'ব অঁ গতিকে তাৰপৰাও মানে এনেকুৱা কৰিম বুলি ভাবিছোঁ ধৰি লওক এই আমি হুঁচৰি মৰাৰ পিছত আপোনাৰ যিখিনি পইচা গোট খাব তাৰ এটা ভাগ আমি আমাৰ ইয়ালৈ মানে আমাৰ বহাগী মেলালৈ হেৰি কৰিম মানে সৰ্বসন্মতি ক্ৰমে আৰু যদি ৰাইজৰ কোনো ৰাইজৰ যদি কোনো মানে আপোনাৰ দ্বিমত নাথাকে তেতিয়াহ'লে আমি এতিয়া এটা যিমান দিন হ'লে এটা ফাণ্ড আমাৰ হাতত আহিব আৰু বাকী অকল বোলে আমি আৰু বিহু হেৰিটো মাৰি বিহুটো মাৰি বোলে অকল গোটেইখিনি মানে আপোনাৰ হেৰিয়াতে ব্যৱহাৰ কৰি দিলোঁ বোলে ৰঙালী বিহু আৰ্টিষ্ট আনি তাতে বোলে গোটেই পইচাখিনি খৰচ কৰি দিলোঁ তেতিয়াও মানে কিছুমানে আপোনাৰ এই আছেই নহয় আৰু জানেই নহয় গাঁৱত কিছুমান মানুহ ভাল কৰিলেও বেয়া বেয়া কৰিলেও এই বেয়া গতিকে এটা কথা ভাবিছোঁ এটা এটা অংশ আমি বহাগী মেলালৈ থৈ দিম আৰু এটা অংশ আমাৰ এতিয়া বহাগৰ পিছতেতো আমাৰ বৰসবাহ ভাওনা হ'ব এতিয়া ভাওনাটোতো আমাৰ বহুতখিনি খৰচ হ'ব গতিকে সেই অংশ অলপ যদি আমি ভাওনালৈয়ো থৈ দিওঁ তেতিয়া আমাৰ কেনেকুৱা হয় অঁ অঁ এতিয়া আমাৰ কোনো মানে হেৰি নহয় তাতে কোনো এতিয়া ধৰি লওক আমি ডেকাখিনিয়েতো বাৰু আমি ফূৰ্তিতে একদম পূৰা হেৰি পাতি দিম ফাংচন পাতি দিম কিন্তু বয়সস্থ মানুহখিনিয়েতো অকণমান বেয়া পাবও পাৰে যদি আমি ভাওনালৈয়ো এটা অংশ থৈ দিওঁ বুলি ভাবোঁ তেতিয়া কাৰো প্ৰব্লেম মানে কাৰো মানে দ্বিমত নাথাকে আৰু বেয়া হ'ব নেকি

এই এক্সট্ৰা কমিটি এখন গঠন কৰি দিম আকৌ আমি অঁ অঁ উদযাপন কমিটিটো বেলেগ কৰি দিম আমি চেপাৰেট কৰি দিম সেই অঁ উদযাপৰ সমিতি প্ৰেচিডেণ্ট চেক্ৰেটেৰী বেলেগ হ'ব বেলেগ হ'ব আৰু সংঘ স্থায়ী এইটো সেইটো বেলেগ আৰু তেওঁলোকে সংঘৰ কাম চোৱা চিতা কৰিব আমি দিহা পৰামৰ্শৰ চবৰে ল'ম কথাটো তেনেকুৱা

পাৰ্মিশ্যনৰ কথা আছে তাৰপিছত আপোনাৰ আকৌ এইফালে আৰ্টিষ্টক আগধৰি বুকিং কৰিব লাগিব তেওঁলোকোতো কিবা এটা তেওঁ এতিয়া আপোনাৰ অগ্ৰিম ধন এটাটো কিবা এটা দিব লাগিব মাননি এটা হ'লেই দিননো কেইদিন আছে ল'ব লাগে

পাৰ্মিশ্যন ল'ব লাগিব অঁ

অঁ আমি গোটেইখিনি বহি হিচাপটো কৰি ল'লে গম পাম ক'ত কেনেকৈ আমাক কোনটো কি হয় আৰু আমাৰ কিছুমান বস্তু আহিবও নহয় এতিয়া হেৰি কৰিব নকৰে আপুনি বৰ বিহুৱতী নচুৱাবনে ননচুৱায় অঁ তেওঁলোকৰ মই জইনিং ফিজৰ এটা আহিব নহয় আমালৈ অনুদান নহয় জানো

আৰু গাঁৱৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক লগাই হেৰি কি কয় গাঁৱৰ ল'ৰা ছোৱালীখিনিক খটুৱাই আপোনাৰ হেৰি কৰিব লাগিব এই কি কয় এই চিত্ৰাংকণ প্ৰতিযোগিতা বা ৰচনা প্ৰতিযোগিতা সেইখিনিও কৰিব লাগিব নহয় অঁ ৰাতিপুৱা সেইটো আপোনাক কি হেৰি প্ৰচেচন টাইপৰ নেকি অঁ তেও অঁ অঁ তেনেকুৱা এটা কৰিলে ভাল হয় অঁ অঁ তাকে ঠিক অঁ তাকে ঠিক আছে আজি আপুনি হেৰি কৰক হোৱাটছআপতে মেছেজটো লিখক মেছেজটো লিখি পেলাইনি আমি গোটেইখিনি গোট খাওঁ আও পৰিলে আপুনি দুই এজনলৈ ফোন চোনো কৰি দিয়ক দেই ঠিক আছে অঁ হ'ব অঁ অঁ অঁ অঁ